অসম হৈছে এখন বেলেগ বেলেগ সাংস্কৃতিক আৰু বেলেগ বেলেগ ভাষা ভাষী লোকসকলে বসবাস কৰা এখন ৰাজ্য য'ত বিভিন্ন বিভিন্ন জনজাতি জনগোষ্ঠীভেদে তেওঁলোকৰ বিভিন্ন নিজা নিজা সাংস্কৃতিক উৎসৱসমূহ পালন কৰে ঠিক তেনেদৰে অসমৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক উৎসৱটি হৈছে বিহু বিহু হৈছে অসমীয়া জাতিৰ প্ৰাণ বিহুৰ বিশেষত্ব বুলি ক'বলৈ গ'লে বিহুৰ মূলতঃ তিনিটা বিহু মূলতঃ তিনিটা বিহু পালন কৰা হয় প্ৰথম আপোনাৰ বহাগ মাহত পালন কৰা হয় ৰঙালী বিহু ৰঙালী বিহু মানে হৈছে ৰঙালী বিহু এক ৰঙৰ উৎসৱ যি ৰং আনন্দ উল্লাহেৰে ৰঙালী বিহু পালন কৰা হয় ৰঙালী বিহুৰ প্ৰ প্ৰথম দিনাখন আপোনাৰ গৰু গা ধুওৱা হয় গৰু গা ধোৱা দিনাখন গৰু বিহু বুলি কোৱা হয় আৰু দ্বিতীয় দিনাখন মানুহৰ বিহু অৰ্থাৎ মানুহে পিঠা পনা লাৰু জলপানেৰে আদিৰে আদিসমূহ গ্ৰহণ কৰি গ্ৰহণ কৰে আৰু হুচৰি গোৱা আৰু হুচৰি গাই লৈ আনন্দ উপভোগ কৰে আৰু তৃতীয় দিনাখন হৈছে গোঁসাই বিহু গোঁসাই বিহু দিনাখন গোঁসাই অৰ্থাৎ ভগৱানক উপাসনা কৰা হয় হয় আৰু ঠিক তেনেদৰে অসমত বিভিন্ন জনগোষ্ঠী জনগোষ্ঠীভেদে ভেদে জনগোষ্ঠী ভেদা ভেদে তেওঁলোকৰ নিজৰ নিজৰ সংস্কৃতিক উৎসৱ পাৰ্বনসমূহ আছে তেনেদৰে অসমত বসবাস কৰা এক এটা সংস্কৃতিক জনগোষ্ঠী হৈছে নেপালী জনগোষ্ঠী নেপালী জনগোষ্ঠীসকলৰ বিশেষ উৎসৱ হৈছে দশেইন দূৰ্গা পূজা বুলি কোৱা হয় দূৰ্গা পূজাত দূৰ্গা দেৱীক উপাসনা কৰাৰ লগতে দূৰ্গা দেৱীৰ চৰণত বিভিন্ন ধৰণে পূজা অৰ্চনা আগবঢ়োৱা হয় সাধাৰণতে দূৰ্গা পূজাৰ বিশেষত্ব বুলি ক'বলৈ হ'লে দূৰ্গা পূজা মূলতঃ মূলতঃ তিনিদিন পালন কৰা হয় শৰৎ শৰৎ ঋতুৰ সপ্তমী অষ্টমী নৱমী তিনিদিনৰ দিনা তিনিদিন পালন কৰা হয় ষষ্ঠীৰ দিনাখন দূৰ্গা দেৱীৰ প্ৰতিমা আনি প্ৰতিমা স্থাপন কৰা হয় আৰু সপ্তমী অষ্টমী নৱমী এই তিনিদিন দূৰ্গা দেৱীৰ শ্ৰী চৰণত পূজা অৰ্চনা আগবঢ়োৱা হয় লগতে দশমীৰ দিনাখন নদী বা শুদ্ধ স্থানত নি লৈ দূৰ্গা দেৱীৰ বিসৰ্জন কৰা হয় আৰু এই নেপালী জনগোষ্ঠীৰে এক বিশেষ সাংস্কৃতিক উৎসৱ হৈছে তিহাৰ তিহাৰ উৎসৱ তিহাৰ উৎসৱ সাধাৰণতে তিনিদিনীয়াকৈ পালন কৰা হয় প্ৰথম দিনাখন প্ৰথম দিনাখন গাই গৰু গা ধুওৱা হয় আৰু লগতে আবেলি যেনেদৰে অসমীয়া জাতিৰ প্ৰাণ হুচৰি গোৱাৰ দৰে নেপালীৰ জাতি নেপালী সম্প্ৰদায়তো এক সাংস্কৃতিক অনু সাংস্কৃতিক অনুষ্ঠান দেউচি ভইলি গোৱা হয় আৰু আৰু শেষৰ দিনাখন ভাতৃ তৃতীয়া হিচাপে ভাই ভাতৃক বিভিন্ন ৰঙৰ সপ্ত সাতটা ৰঙৰ ফোঁত লগাই লৈ ভাতৃসকলৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰাৰ বাবে এই উৎসৱ পালন কৰা হয় আৰু সেইদৰেই বিভিন্ন জনগোষ্ঠী ভেদে ভেদে তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক উৎসৱসমূহ তেওঁলোকে পালন কৰে